হেল্ল' অঁ কি খবৰ এই খবৰ কি

হয় নেকি অঁ মোৰো ৰেজিষ্ট্ৰেচন হ'ল এতিয়া কথাটো হৈছে কি কিবা চৰকাৰী পদত কিবা এপ্লাই কৰা গেইছি না হয় নেকি আৰু অঁ ময়ো কিবা সেনেহেনকৈ কৰি আছো অনলাইনত কিবাকিবি কৰছোঁ ইতা আকৌ হোৱা নাই এই ধৰক এটা চৰকাৰী পদ পালে ভাল আছিল ভৱিষ্যতৰ একো এটা চলা সুবিধা হয় সেইটোৱেই কথা চেনেল হেনে একো নাই কিন্তু অনলাইন কৰি সেইটো চেনেলটো লগাব লাগিব বা কিবা কৰিব লাগিব দুয়োটা পালে ভাল শিক্ষা হেৰিটো লাগিব না মানে এটো কোৱালিফিকেনটো ভাল পাৰ্চেন্টেজ অঁ কিবা তাকে ত' এতিয়া চৰকাৰী এটা পদ পালে ভাল আছিলে এতিয়া পঢ়াটো ক্লিয়াৰ হ'লেই পঢ়াটো কৰিলোৱেই কষ্ট কৰি হ'লেও যিখিনি পাৰিলো কিবা এটা পালে অলপ চলা সুবিধা হ'লে নহ'লে কিবা দোকান পহাৰ বা কিবা দিব লাগিব আৰু কৰিব লাগিব অঁ অঁ তাকেইতো দে দে হ'ব দে ঠিকে আছে দে অঁ অঁ হ'ব দে